জোখতকৈ বেছি খাদ্য খালে বহুত ধৰণৰ সমস্যা দেখা দিব পাৰে স্বাস্থ্যজনিত এই এষাৰ কথাই আছে নহয় অসমীয়াত মানুহ নাখাই নমৰে মানুহ খাইহে মৰে শাৰীৰিক অসুস্থতাৰ এটা দীঘল এখন তালিকা দিব পাৰি বেছি খাদ্য খোৱাৰ বাবে জোখতকৈ বেছি খাদ্য খোৱাৰ বাবে প্ৰথম কথাটো আমাৰ মেদবহুলতা হ'ব মেদবহুলতাই শাৰীৰিক ক্ষতিটো কৰেই মানসিক ক্ষতিও কৰে আচলতে আৰু আজিকালি একেবাৰে ডেকা বয়সৰপৰা একেবাৰে তাতোকৈ সৰু একেবাৰে শিশু অৱস্থাৰপৰাই মেদবহুলতা সকলোকে ক্ষতি কৰিবলৈ আৰম্ভ কৰিছে জোখতকৈ বেছি খাদ্য খালে মানুহৰ ব্লাড প্ৰেচাৰ কলেষ্টৰল বিশেষকৈ ডায়েবেটিছ হোৱা দেখা যায় আৰু আনকি মানসিক যিটো ৰোগ মানসিক ৰোগ যেনে ডিপ্ৰেছন বাইপ'লাৰ এনেধৰণৰ কিছু বেমাৰো অত্যধিক খোৱাৰ ক্ষেত্ৰত হ'ব পাৰে অত্যধিক খোৱা খোৱা খালে বদহজম হৈ পেটৰ অসুখ হ'ব পাৰে গ'লব্লাডাৰচ এফেক্ট হয় লিভাৰ এফেক্ট হয় এনেকুৱাকৈ শৰীৰৰ বোধ কৰোঁ এটা অংশ নাই যি জোখতকৈ অধিক খাদ্য খালে অপকাৰ নহয় যেনে ধৰক আই আইৰণ শৰীৰৰ বাবে প্ৰয়োজনীয় বুলি কয় কিন্তু জোখতকৈ বেছি আইৰন খালে বহুতেই এই বিষয়ে নাজানে যে শৰীৰত ক'লা ক'লা দাগ কিছুমান হয় ঠিক তেনেকৈ প্ৰতিটো খাদ্য সামগ্ৰীৰ লগত এটা পৰিমাণ যুক্ত থাকে যি পৰিমাণতকৈ বেছিকৈ খালে শৰীৰৰ যথেষ্ট সমস্যাই দেখা দিয়ে